অঁ হয় হয় মই দোকানতে আছো কওকচোন অঁ হয় নেকি অঁ মই মানে এই নামেৰী চাইডৰপৰা আনো মানে মই চাহপাতখিনি মানে মোৰ হেৰিটো দোকানখনতো ভালকৈ হেৰি কৰিব কাৰণে মই নামেৰী চাইডৰপৰা আনো মানে অঁ নাই কণ্টেক্টটো কৰিলে আনি দিবপৰা যাব বাৰু আপুনি পৰিমাণটো ক'ব কিমান লাগে কিমান নালাগে তেতিয়া মই মানে ক'বলৈ ভাল হ'বতো অঁ পাঁচ ছয় কেজি ন অঁ অঁ ঠিক আছে নিশ্চয়েই পায় যাব আপুনি পাঁচ ছয় কেজি আৰু যদি লাগে বেছিকৈ পায় যাব বাৰু অঁ মইতো তাৰপৰা ৰেটটো মই দুশ টকাকৈ আনো মানে অঁ হয় অঁ যদিহে আপোনাৰ পৰিমাণটো বেছিকৈ হয় তেনেকুৱা মানে কিতা কিবা এটা দিবপৰা যাব আৰু দুশমানত মানে অঁ আপুনি মানে এতিয়া ষ্টকত আছে বাৰু আমাৰো তেনেকুৱাই এই মইতো ভালে ভালেখিনি লৈ আহো আহোতে ষ্টকত আছে এতিয়া আপুনি হেৰি কৰিলে পাই যাব হাঁ হাঁ অঁ ছয় কেজিমান হৈ যাব বাৰু যদিহে লাগে আপোনাক কেতিয়া লাগে কৈ দিব অঁ হয় নেকি অঁ নিশ্চয় পায় যাব আপুনি পিছত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব ন'হলে দোকানত আহি যাব পাৰিব আপুনি দোকানততো আহি থাকে আপুনি

অঁ ঠিক অঁ হয় হয় হয় আপুনি অঁ হেৰি কৰি দি দিব আৰু পইচাটো অঁ ঠিক আছে পাই যাব পাই যাব অঁ অঁ ল'ৰাজন মই এতিয়া ক'ব নোৱাৰোঁ মানে মোৰো কাম বেলেগত থাকেতো মই বেলেগতো যাব পাৰোঁ যদিহে আপুনি লাগে ল'ৰাটো ল'ৰাজনৰ হেৰি হতুৱাইও ল'ব পাৰিব ল'ৰাজন থাকিব মই ল'ৰাজনক কৈ দিম বাৰু অঁ অঁ নহয় আপুনি চাহটো খাই ভাল পাইছে নে কি আমাৰ এই হোটেলত অঁ নহয় মানে আমি আপুনি আপুনি অৰ্গেনিক চাহ মানে আমি ব্যৱহাৰ কৰোতো মানে কাষ্ট'মাৰৰ কাৰণেও যাতে কাষ্ট'মাৰে ভাল পাওক তাৰকাৰণে মানে ব্যৱহাৰ কৰো অৰ্গেনিকে আমি আৰু নামেৰীৰপৰা আনো মানে যিটো অঁ কোৱালিটিটো ভাল আৰু অঁ মানে সেইটো চাইডৰ অঁ অঁ হয় নেকি নিশ্চয় পাই যাব আপুনি আপোনাক কিমান পৰিমাণ লাগে সেইটো পাই যাব বাৰু আপুনি অঁ ঠিক আছে হ'ব বাৰু হাঁ